নমস্কাৰ মই মাজুলীৰ পৰা কৈছিলোঁ হয় মই মাজুলীৰ পৰা আমাৰ স্কুলৰ নৱজোতি হাইস্কুলৰ দহজনমান ছাত্ৰ ছাত্ৰী লৈ পেলাই গুৱাহাটী ভ্ৰমণৰ কাৰণে ওলাম বুলি ভাবিছোঁ আপুনি এই ক্ষেত্ৰত আমাৰ যাত্ৰা পথত আপুনি কিছু সহায় কৰিব পাৰিব নেকি মানে ক'ত থকা খোৱাৰ ও ও ও হয় আমি দহ দহজন ছাত্ৰ ছাত্ৰ ছাত্ৰী আৰু মই লগতে যাম অঁ তাত গুৱাহাটী চাবলে বিশেষকে কি কি চালে কি কি চাব পৰা চাব পাৰিম অঁ ও হয় হয় আমি তাৰকাগৃহ ফুৰাম বুলি ভাবিছোঁ আৰু অসম ৰাজ্যিক যিটো মিউজিয়াম আছে তাতো যাম হয়

হয় অঁ তাত সেইবিলাক কাৰণ ঠাইবিলাক যিহেতু মানে এখন ঠাইৰ পৰা এইখন চাগে কেনেকে ব্যৱস্থা কৰা যোগাযোগাৰ যোৱা যাতায়তৰ যি ব্যৱস্থা ও হয় হয় মানে এজেঞ্চিৰ ফালৰ পৰা গাইডটো দিয়া যাব ন

হয় বাইদেউ হয় হয় তেতিয়াহ'লে গুৱাহাটী আহি মই আপোনাক এবাৰ কথা পাতিম আপোনাৰ লগত ধন্যবাদ বাইদেউ ভাল লাগিল